জৈৱিক হাঁহ কুকুৰা পালনত বহুতো প্ৰত্যাহ্বান হ'বলগীয়া হয় যেনেকৈ হাঁহ কুকুৰা পালনৰ কাৰণে এখন ফ্ৰাম বনাবলৈ বহুত মানে মানুহক কিছুমান কাম দিবলগীয়া হয় হাজিৰা দিয়া ইত্যাদি কৰি আৰু যদি ফ্ৰাম বনাবলৈ ইমান ঠাইও মানুহ ঘৰত যদি ইমান ঠাই নাথাকে ফাৰ্মখন বনাবলৈ তেতিয়া কিছুমান গছ বন কাটি তাতেই ফ্ৰামখন বনাবলগীয়া হয় হ'ব পাৰে যেনেকৈ মানুহক হাজিৰা হাজিৰা দিয়া ইত্যাদি আদি কৰি বাঁহ কটা আদি কৰি বহুতো পইচা খৰচ হয় এনেকৈয়ে জৈৱিক হাঁহ কুকুৰা পালনত প্ৰত্যাহ্বান হ'বলগীয়া হয় আৰু ইয়াৰ ফলত যেতিয়া হাঁহ কুকুৰা পালনত প্ৰত্যাহ্বান হ'বলগীয়া হয় কিন্তু যেতিয়া এইবিলাক সম্পূৰ্ণৰূপে সৃষ্টি হৈ উঠে মানে সৃষ্টি হৈ উঠে ফ্ৰামবিলাক তেতিয়া বহুতো মানুহৰ সুবিধাও হয় মানুহ ঘৰৰ উন্নতিৰ দিশতো আগবাঢ়ে হাঁহ কুকুৰা ফালৰ পৰা হাঁহ কুকুৰা পালনত এনেকুৱা ধৰণৰে কিছুমান প্ৰত্যাহ্বান হয় প্ৰথম অৱস্থাত হাঁহ কুকুৰা পালনৰ কাৰণে ফ্ৰামখন বনাব লওঁতে কিছুমান প্ৰত্যাহ্বান দেখা যায় যেনে জেগা উলিওৱা চফা কৰা ইত্যাদি আদি কৰি কিছুমান এনেকুৱা ধৰণে বহুত প্ৰত্যাহ্বান আছে যেনেকৈ হাজিৰা লগোৱা মানুহক হাজিৰা লগোৱা হাজিৰা লগাই আকৌ পইচা দিয়া পইচা দি এনেই আকৌ এক্সট্ৰা মানুহক মাতি আনি টিংপাত লগোৱা খেৰ লগোৱা বেৰ বনোৱা ইত্যাদি এনেকুৱা কামতেই কিছুমান প্ৰত্যাহ্বান দেখা যায় আৰু প্ৰথম অৱস্থাত বহুতো পইচা খৰচ হয় এখন ফ্ৰাম জৈৱিক হাঁহ কুকুৰাৰ ফাৰ্ম বনাবলৈ হ'লে তেনেদৰেই বহুতো প্ৰত্যাহ্বান দেখা যায়